কৃষকসকলে জীৱ জন্তুবোৰক নিৰাপদে আৰু মৰমেৰে ৰাখিবলৈ বিভিন্ন ধৰণৰ সুবিধা দিওঁ যাতে সিহঁতি নিৰাপদে থাকিব পাৰে গৰুৰ ক্ষেত্ৰত আমি গৰু থাকিবলৈ একোটা ঘৰ দিওঁ আৰু তাত এখন আঁঠুৱা তৰি দিওঁ আৰু গধূলি সময় হ'লে আমি গৰুক জাক দিওঁ কাৰণ মহখিনি তাৰ পৰা আঁতৰি দূৰত থাকিবলৈ তাৰ পাছত আমি গৰু গৰুক খোৱা খাদ্যবোৰ অকণমান পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিচ্ছন্নতাকৈ ৰাখিব লাগে ঘৰটো গোবৰ জাৱৰ পেলাই ধৰি লওক তাত পানী চানী চটিয়াই আৰু ঝাৰু মাৰি পেনি তাত পৰিষ্কাৰ কৰি ৰাখিব লাগে এনেকৈ ৰাখিলে মানে গৰুৰ ধৰি লওক অনেকটা বেমাৰৰ পৰা ৰক্ষা পাব পাৰে ছাগলী তেনেকৈ আমি ভাল দৰে ভাল ঠাইত ৰাখিব লাগে আৰু আঁঠুৱা তৰি দিব লাগে তাৰ পৰা তাত ছাগলী লেতেৰা কৰা জেগাবোৰ আমি ভাল দৰে চাফা কৰিব লাগে তেনেকৈ ৰাখিলে ছাগলী জাক চাক দি ৰাখিলে মানে তাতে মহে আক্ৰমণ কৰিব নোৱাৰে তেনেকৈ ৰাখিলে মানে আমি বেমাৰৰ পৰা ছাগলীকো ৰক্ষা কৰিব পাৰোঁ আৰু ব্ৰয়লাৰ কুকুৰাৰ ক্ষেত্ৰতো তেনেদৰে আমি কৰিব লাগে কাৰণ যোনডোখৰ জেগাত থওঁ সেই জেগাডোখৰ অলপ আহল বহল হ'ব লাগে আৰু লেতেৰা কৰা জেগাবোৰ অলপ চফা কৰিব লাগে তাৰ পৰা তাৰ পাছত দিওঁতে মানে ভাল বাচনত পৰিষ্কাৰকৈ পানী দিব লাগে যেনে অ' আৰ এছৰ পেকেটৰ পানী তাত হেৰি মিলাই পেনি খুৱাব লাগে আৰু দানা দিব লাগে দানা খোৱাৰ পিছত আকৌ সেই পানী খোৱা বাচন বৰ্তনবোৰ ধুই দিব লাগে ধোৱাৰ পাছত ঠান গৰম বেছি যদি গৰম হয় তাত ফেন লগাই দিওঁ তাৰ পাছত আৰু পোহৰ ৰাতি হ'লে মানে আমি লাইট ব্যৱহাৰ কৰোঁ তেনেকৈ ৰাখিব লাগে তাৰ পাছত তেনেকৈ গাহৰিও ধৰি লওক থোৱা জেগাডোখৰ যিমান লেতেৰা হৈ থাকে সেইখিনিও চাফা কৰিব লাগে গঁড়ালটো ্ অলপ সাৰি মেলি ধৰি লওক তাত ব্লিচিং পাউদাৰও ছটিয়াব লাগে তেনেকৈও অকণমান ৰক্ষা পাব পাৰে তাৰ পৰা আমি দানা চানাখিনি সিজোৱাখিনি খুৱাওঁতে সদায় ধুব লাগে ধুই পেলাই সেনেকৈ কচু আৰু তুঁহৰ লগত চাউল দি পেনি এনেদৰে সিজাই খুৱাব লাগে লগাৰ পাছত তাৰ পাছত তেনেকৈ খোৱা খোৱা পাছত আকৌ সেই বাচন বৰ্তনবোৰ লেতেৰা হ'লে মানে চাফা কৰি ধুই পেলাব লাগে পৰিষ্কাৰ কৰি ৰাখিব লাগে বাচন বৰ্তনবিলাক লেতেৰা কৰি খুৱালে মানে ধৰি লওক আকৌ বেমাৰ বেমাৰে আক্ৰমণ কৰিব পাৰে তেনেদৰে আমি প্ৰত্যেকটো জীৱ জন্তুৰ যত্ন ল'ব লাগে